হেল্ল' অঁ মোৰ যে ডায়েবেটিছ আছে কিবা এটা পদ্ধতি কৰি দিয়াচোন ডাক্তৰে পঠিয়াইছে মোক যে কিবা কি কি খাব লাগে কি কি খাব নালাগে তুমি শিকাই দিব পাৰিবা নেকি

হয় হয় হয় হয় অঁ হয়

হয় অঁ হয় নেকি অঁ অঁ কি কি খাব পাৰিম সেইখিনি শুনি লওঁ কোৱাচোন

অঁ অঁ কি কি চাউল খাব লাগে উহোৱা চাউল খাব লাগে অঁ

অঁ সেইটোৱে মাৰ কঢ়া চাউলৰ ভাত খাব লাগিব

এনেই শাক পাচলিবোৰ বেছি খাব লাগে হয়

অঁ

চাক শাক চব্জি কি কি খাব লাগে ক'লেই আহিছে ন আৰু কোৱাচোন আৰু দালি অঁ দাইলটো কি কি দাইল খাব লাগিব অঁ মগু দালিটো অঁ অঁ পাতশাক খালে গেছ হৈ যায় ন দেই কান্দিছোঁ খালি সেইকাৰণে সুধি চাইছোঁ কৈছে কৈছে ডাক্তৰক সুধি আহিছোঁ কি কি খাব লাগে অঁ আপোনাৰ পৰামৰ্শ ল'বলৈ কৈছে

ধন্যবাদ ধন্যবাদ হ'ল নেকি বাৰু